মানুহৰ জীৱনৰ নানান ভাললগা কামসমূহৰ ভিতৰত ড্ৰয়িং হৈছে এটা ভাল লগা কাম মানুহে প্ৰথমে ড্ৰয়িং কৰিলে কিছুমান সমস্য়া দেখা পোৱা যায় যেনে এই ধৰক তেওঁলোকে পেঞ্চিলডাল ধৰিব নাজানে যিবোৰ ছবি আঁকিব লাগে তাতকৈ বেছি টান ছবি আঁকে শ্বেডিং কৰিবলৈ অশান্তি পায় আৰু যিবোৰত যিটো ৰং দিব লাগে তাতকৈ বেলেগ বেলেগ ৰং দিয়ে অতি পৰিশ্ৰমৰ জৰিয়তে এইবোৰ ভুল আঁতৰাই চলিব পাৰে এজন ভাল আৰ্টিষ্ট হ'বলৈ হ'লে তেওঁ সকলো ফালৰপৰা পাকৈত আৰু সকলো জ্ঞান থাকিব লাগিব